আমাৰ সকলো মানুহে একেলগে উদযাপন কৰা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান বহুতেই আছে ক'বলৈ গ'লে বহুত ধৰণে আমি বহুত ধৰণৰে আছে যেনে আমি মনসা পূজা পাতো দূৰ্গা পূজা পাতো আৰু বিয়া সেনেকুৱা বহুত ধৰণৰে আছে সামাজিক অনুষ্ঠান বহুত মানুহ আমি গাঁৱৰ সকলো মানুহ মিল হৈ কেনে বহুত ধৰণে সামাজিকভাৱে পূজাটো উদযাপন কৰোঁ আৰু পূজাতো আমি বহুত বাহিৰা মানুহও আহে বহুত ধৰণৰ মানুহ আহে চাবলৈ আহে পূজাত আমাৰ মনসা পূজাত আকৌ দেউলাবোৰে নৃত্য পৰি নৃত্য প্ৰদৰ্শন কৰে পৰিৱেশন কৰে আকৌ ঢোলীয়া আছে ঢোলীয়াবোৰে ঢোল বজায় আকৌ বহুত জেগাৰপৰা মানুহ আহে চহৰৰ পৰা মানুহ আহে আৰু গাঁৱৰ মানুহবোৰো যায় দেউলাবোৰক মালা দিয়ে আৰু মন্দিৰত মানুহবোৰে ধূপ চাকি আকৌ সেৱা আশীৰ্বাদ ল'বলৈ যায় বামুণৰ পৰা আৰু বহুত ধৰণৰ আছে আৰু ভগৱানৰ নামত মা মনসাৰ নামত প্ৰসাদ দিয়ে মানুহে বলি দিয়ে ছাগলী বলি দিয়ে ম'হ বলি দিয়ে পাৰ বলি দিয়ে হাঁহ বলি দিয়ে আৰু বহুত ধৰণৰ আছে সেনেকুৱা ক'বলৈ গ'লে আমাৰ ইয়াতে এশ বলি বুলি কয় যেতিয়া ম'হ বলি দিয়ে তেতিয়া সেইটো এশ বলি বুলি কয় আৰু দুৰ্গা পূজাৰ কথা ক'বলৈ গ'লে দুৰ্গা পূজা আমাৰ ইয়াতে বহুত ধৰণে পাতে আমাৰ তাৰ কমিতি আছে কমিতিটোত সভাপতি আছে সম্পাদক আছে সেনেকৈ সকলোৰ পৰা পইচা পাতি তোলে গাঁৱৰ যিমান মানুহ আছে সেই সকলোৰ পৰাই আঢ়ৈশ তিনশ হওক পাঁচশ তেনেকৈ পইচা তোলে আৰু কিছুমানে মূৰ্তিটো দান কৰে দুৰ্গা মূৰ্তি দুৰ্গা পূজাত যি মূৰ্তি ব্যৱহাৰ কৰা যায় সেই মূৰ্তিটো দান কৰে আৰু ফাংচনো পাতে আৰু মানৱ প্ৰতিমাও আহে আৰু বহুত ধৰণৰ দোকানো আহে মি মিনা বজাৰো আহে আৰু কাপোৰৰো দোকান আহে আৰু খেলা বস্তুৰ দোকানো আহে যিবোৰ সৰু লৰা ছোৱালীয়ে খেলি ভাল পায় বা চাই ভাল পায় সেনেকুৱা ধৰণৰ বহুত দোকানেই আহে আৰু ফাংচনো পাতে ডেকা গাভৰুবোৰে নাচে আৰু গায়কীয়ে গান মাৰে সেনেকৈ বহুত ধৰণে আমি সামাজিকভাৱে আমাৰ দুৰ্গা পূজাটো উদযাপন কৰোঁ যিহেতো ময়ো উদযাপন কৰোঁ সেইকাৰণে মই আপোনালোকক কৈছোঁ আৰু আছে বিয়াৰ কথা ক'বলৈ গ'লে বিয়াটো সামাজিক অনুষ্ঠান বুলিয়ে ক'ব পাৰি কাৰণ যিহেতো এটা পৰিয়ালে বিয়াখন নাপাতে পৰিয়ালটোৰ গোষ্ঠীৰ যিমানবোৰ মানুহ আছে সকলোৱে মিল মিল হৈ পাতে সেইকাৰণে সেইটো সামাজিক সামাজিক অনুষ্ঠান বুলিয়ে ক'ব পাৰি কাৰণ বিয়াতো হাঁহি ফূৰ্তি কৰা যায় গান গান গায়ক মাতা যায় আৰু ৰাইজক ভাত খোওৱা যায় তাৰ পিছত দৰা আকৌ ক কইনাৰ ঘৰলৈ যায় তাৰ পিছত কইনা তাৰ পিছত আকৌ কইনা হাতৰ পৰা দৰা বহিবলৈ আহে সেনেকৈ ৰাতিকৈ দৰা কইনাৰ ঘৰলৈ যায় তাত নিয়মিতভাৱে বিয়াখন উদযাপন কৰা যায় সেইটো সেইকাৰণে সামাজিক অনুষ্ঠান বুলিয়ে কোৱা ক'ব পাৰি কাৰণ যিহেতু বিয়া বুলি ক'লে এটা পৰিয়ালৰে হয়তো নিজৰ পৰিয়ালৰ ছোৱালী হ'ব পাৰে কিন্তু সক সকলোবোৰ মানুহে মিলি নিজৰ গোষ্ঠীৰ সকলোবোৰ মানুহে মিলি বিয়াখন পতা যায় সেইকাৰণে সেইটো সামাজিক অনুষ্ঠান বুলিয়ে ক'ব পাৰি আৰু বিয়াত কইনাক কইনাৰ বিয়াৰ কথা ক'লোঁ মই ফাষ্টতে কইনাৰ বিয়াত বহুত বস্তু দান কৰে কিছুমানে কিছুমানে পইচা দিয়ে কিছুমানে কাপ প্লেট দিয়ে কিছুমানে ভাল ভাল বস্তু দিয়ে আৰু কইনাৰ লগত মাকে নিজৰ ঘৰৰ পৰা ভা কইনাক যিবোৰ বস্তু লাগে লাগতিয়াল বস্তুবোৰ সকলোবোৰ দিয়ে যেনে বিচনাখন দিয়ে আৰু টি ভি দিয়ে আৰু ফাৰ্নিচাৰ যিমান আছে কাঠৰ বস্তু সেইবোৰ গোটাই দিয়ে আৰু আৰু বহুত ধৰণত বস্তু আছে ফেন দিয়ে মিক্সিৰ দিয়ে ইনভাৰটাৰ দিয়ে ৱাছিং মেচিন দিয়ে আজিকালিতো বহুত ডেভেলপ হৈ গৈছে সেইকাৰণে সকলো বস্তুৱে দিয়ে আগতে সেইবোৰ বস্তু নিদিছিল কিন্তু আজিকালি সকলোবোৰ বস্তুৱে দিয়ে তাৰ পিছত দৰাৰ বিয়াৰ কথা ক'বলৈ গ'লে দৰাৰ যিবোৰ নিজৰ লোক আছে সেইবোৰে পইচা দিয়ে কিছুমানে হাঁহি ধেমালি কৰি কিবা বস্তু দিয়ে কিছুমানে ফূৰ্তি কৰি দিয়ে সেনেকৈ বহুত ধৰণে বস্তু দিয়ে আৰু তাৰ পিছত এসাঁজ ভালকৈ মানুহক খোৱায় ৰাইজকো খোৱায় নিজৰ লগৰবোৰকো খোৱায় আৰু কইনাৰ বিয়াৰ কথা ক'বলৈ গ'লে কইনাৰ ফাষ্টৰ দিনা তেলভাৰ পাতে তাত দৰা কইনা ঘৰত যায় দৰাৰ মানুহবোৰ কইনা ঘৰত যায় যাই কেনে আকৌ কইনাৰ কইনাৰ যিবোৰ কইনা সজা বুলি কয় আমাৰ ইয়াত কইনা সজায় কইনা সজাই সজাই পেলাই তাৰ পিছত কইনাক যি যি লাগতিয়াল কাপোৰ আছে কাপোৰবোৰ দিয়ে দামী দামী কাপোৰ আৰু সোণা সেইবোৰ দিয়ে তাৰ পিছত দৰা যিখিনি মানুহ আছে সেইবোৰ মানুহক সকলোৱে মিলি ধুনীয়াকৈ তাত এসাঁজ খায় খাই কেনে বঢ়িয়াকৈ ঘৰলৈ উভতি আহে তাৰ পিছদিনা আকৌ বিয়া বিয়াত বিয়াৰ দিনাতো আপোনালোকক কৈছোঁয়ে মই বিয়াৰ দিনা ৰাইজক এসাঁজ খোৱায় সকলোকে ভালদৰে কিছুমানে মাংস দিয়ে কিছুমানে মাছ দিয়ে কিছুমানে মাংস ভাত আৰু মিঠাই দিয়ে কিছুমানে মিঠাইৰ লগত দৈ দিয়ে কিছুমানে অকল মিঠাই দিয়ে সেনেকৈ বহুত ধৰণে দিয়ে তাৰ পিছত কইনাৰ বিয়াত আকৌ বহুত দেৰি বহুত দেৰি কৰে কাৰণ দৰাৰ বিয়াত যিহেতো দৰা কইনাৰ কইনাক বিয়া পাতিবলৈ আহিব লাগে সেইকাৰণে দৰাৰ বিয়া সোনকালে হৈ যায় কিন্তু কইনাৰ বিয়া ৰাতি চাৰিটা পাঁচটা বাজে সেইকাৰণে দৰা যিহেতো ৰাতি আহে সেইকাৰণে কইনাৰ বিয়া মোটা মোটি চাৰে পাঁচটা ছয়টামান বাজি যায় তাৰ পিছত কইনাক দৰাই গাড়ীত লৈ যায় গাড়ীত লৈ যায় আকৌ